হেল্ল' অঁ হয় হেল্ল' অঁ মাজুলী আপোনাৰ প্ৰথমটো কথাটো ক'বলৈ হৈছে মাজুলীখন আপোনাৰ একদম পৰ্যটক স্থলী মানে আকৌ দেই একদম মাজুলীখন প্ৰথম প্ৰথম কথা পৰ্যটন স্থলী আৰু মাজুলী হৈছে পৃথিৱীৰ সকলোতকৈ ডাঙৰ সকলোতকৈ ডাঙৰ নদীদ্বীপ যিখন আছে বৰ্তমান মাজুলী বৰ্তমান নহয় আগৰপৰাই আছে ক্ষমা কৰিব বৰ্তমান নহয় মাজুলী আছে ব্ৰক্ষ্মপুত্ৰ নদীৰ ওপৰত ত' মাজুলীৰ আপোনাৰ যি মানে অঁ যাব পাৰিব পাৰিব নিশ্চয় যাব পাৰিব মাজুলী নাই নাই এতিয়া ভয় চয় নাই এতিয়া সকলো সুবিধা ঠিকেই আছে আগতে অলপমান সচ্ছল নাছিল যিহেতু ইমান উন্নত নাছিল ন জেগাবিলাক ত' এতিয়া মানে যথেষ্ট উন্নত হৈছে মাজুলী আৰু মাজুলীৰপৰা যাবলৈ হ'লে আপুনি আগতে ফেৰীত যাব লগা হৈছিল কিন্তু এতিয়া ফেৰীত যাব নালাগে এতিয়া আপোনাৰ বৰ্তমান দলং হ'ল আপুনি দলঙেদি গ'লেই হ'ল আৰু বেছি টাইম সময় নালাগে মানে মাজুলী পাবলৈ হ'লে ব্ৰক্ষ্মপুত্ৰ নদীখন পাৰ হওক লগতে লগে লগে আপোনাৰ মাজুলী আৰু মাজুলী মানে আপুনি একদম সঁচা কথা ক'বলৈ গ'লে মাজুলী গৰম দিনত যোৱা ঠাই নহয় মানে বাৰিষা হৈ থাকেতো অলপ ৰিক্স থাকে মানে ত' আপুনি ঠাণ্ডা দিনত মানে যেতিয়া পানী শুকাব তেতিয়া মানে যাব লাগে আৰু মাজুলীত মানে বহুতো পুৰণা মনুমেণ্ট আছে আপুনি চাবলৈ গ'লে এতিয়া অসমৰ গোটেইকেইখন বা সত্ৰ গোটেইকেইখন সত্ৰ মানে মাজুলীতে আছে বুলিয়ে ক'ব লাগিব আৰু ধৰি লওক আপুনি কমলাবাৰী এনেকৈ চব চব সত্ৰ মানে হেৰি মাজুলীতে আছে হয় আৰু কিবা

হেল্ল' হয় আৰু কিবা আৰু কিবা অঁ হয় আৰু মাজুলীৰ বিষয়ে কিবা কি ক'লে কি ক'লে অঁ হয় হয় হয় মাজুলী মুখা শিল্পৰ কাৰণে পৃথিৱী বিখ্যাত বুলিয়ে ক'ব লাগিব আৰু মাজুলী মুখা শিল্প এনেকৈ মানে তাৰ এনেকৈ আৰু এইবিলাক আৰু বহুতো শিল্প আৰু তাত থকা হৈছে এইবিলাক আপুনি গোটেই পৃথিৱী বিখ্যাতেই আৰু